পৰ্যটকসকল থাকিবৰ বাবে মানে পৰ্যটনথলীৰ ওচৰে পাঁজৰে হোটেল আছে অতিথিশালা আছে হোমষ্টে' আছে বা ৰিজৰ্ট আছে গতিকে সেই ৰিজৰ্টসমূহ কম দামৰ পৰা মিনিমাম পাঁচশ তিনিশ মিনিমাম তিনিশ তিনিশৰ পৰা আপুনি যিমান ৰেঞ্জত বিচাৰে চাৰি হেজাৰ চাৰি হেজাৰ পাঁচশ সিমানটো ৰেঞ্জলৈকে আপুনি পাব পাৰে সেইমতে সুবিধাও থাকিব হয়তো যিখন হোটেলৰ দাম বেছি তাত বেছি সুবিধা পাব যিখনত কম হয়তো থকাৰ জাষ্ট বিচনাখন আপোনাক দিব ঠিক তেনেধ তেনেধৰণৰ সুবিধা পাব আপুনি যিমানটো ৰেঞ্জত বিচাৰে সিমানটো ৰেঞ্জতে আজিকালি উপলব্ধ পৰ্যটনথলীৰ ও কাষে ওচৰে পাঁজৰে বা কাষৰীয়া অঞ্চলত থকাৰ সুবিধা কৰিছে আৰু এটা সুবিধা হৈছে কি কাৰণ পৰ্যটনথলীলৈ যাবলৈ হ'লে বহুতেই কি কৰে আজিকালি বিভিন্ন ধৰণৰ এজেঞ্চিবিলাক আছে সেই এজেঞ্চিবিলাকে গাড়ী বা বাইক তেনেকৈ ভাড়াত দিয়ে তেওঁলোকে সেই এজেঞ্চিবিলাকৰ লগত যদি কণ্টেক্ট কৰে তেতিয়াহ'লে কে যিমান দিনৰ কাৰণে বিচাৰে ত' পাৰ ডে' হিচাপত তেওঁলোকে পইচা ল'ব মানে কিমান তেওঁলোকৰ থাকে চাগে নিজা তেনেকুৱা ত' পাৰ ডে' হিচাপত পইচা ল'ব সেই হিচাপে তেওঁলোকে সেইখন যিমান দিনৰ কাৰণে বিচাৰে সিমান দিনৰ কাৰণে এখন গাড়ী ভাড়াত ল'ব পাৰে তেনেকৈ বাইকো ল'ব পাৰে ভাড়াত যিমান দিনৰ কাৰণে থাকে সিমান দিন ফুৰিবৰ কাৰণে হয়তো এতিয়াতে বহুত মানুহ পৰ্যটক আহে আমাৰ গুৱাহাটীতে থাকে গুৱাহাটীত থাকি তেতিয়া ইয়াৰ পৰা গাড়ী বা বাইক লৈ ওচৰ ওচৰ চুবুৰীয়া যিখন আমাৰ নেবাৰিং ষ্টে'ট আছে সেই ষ্টে'টখন তেওঁলোকে গাড়ী বা গাড়ী লৈ বুলি ভ্ৰমণ কৰে গতিকে সেইটো সুবিধা আছে গতিকে এই আটাইখিনি সুবিধা তাতে থকা খোৱাৰ বা থকা ফুুৰাৰ এই আটাইখিনি সুবিধা লাভ কৰিবলৈ হ'লে আজিকালিতো তেনেই ইজি গুগল ছাৰ্চ কৰিলেই হ'ল গতিক গুগল ছাৰ্চ কৰি পেলাই আমি নিজৰ অৰ্থাৎ ইমেজবোৰ দিয়া থাকে প্ৰত্যেকটো হোমষ্টে' আৰু প্ৰত্যেকটো হোটেলৰ প্ৰত্যেকটো কোঠাৰ ফটো দিয়া থাকে আৰু সেইমতে আমি গৈ পেলাই কোনখন হোটেলত থাকিম নিজে ধুনীয়াকৈ চাই মেলি চুজ কৰিব পাৰোঁ সেইমতে তাত এড্ৰেছ দিয়া থাকিব হয়তো ফোন নম্বৰ দিয়া থাকিব নহয়তো বা লোকেশ্যন দিয়া থাকিব সেইমতে গৈ পেলাই আমি নিজৰ পচন্দৰ থকাৰ সুবিধা কৰিব পাৰোঁ অঁ ইয়াতেটো কিন্তু মাজুলী যদি যায় মাজুলীত ফ্ৰীকে থাকিব পাৰে মাজুলী যিহেতু সত্ৰ নগৰী তাত সত্ৰত সত্ৰৰ যিটো অতিথিখালা থাকে তাত ফ্ৰীকে থাকিব পাৰে আৰু ফ্ৰীকে থাকিলে সেইকেইদিন সত্ৰৰ যিসকল ভকত বৈষ্ণৱ আছে সেই ভকত ভকত বৈষ্ণৱ সকলেই খোৱা বোৱা সকলো ব্যৱস্থাৰ তেওঁলোকে কৰে গতিকে সত্ৰত সেই সুবিধাটো আছে বাকীটো থাকিবলৈ হ'লে অঁ পইচা দিয়ে থাকিব লাগিব